মই ক্লাছ ছিক্স ছেভেনত পঢ়ি থাকোতে লাইব্ৰেৰিলৈ যাওঁ কেতিয়াবা তেতিয়া মই লাইব্ৰেৰি পা বেছিকৈ সাধু কিতাপ আনিছিলো আৰু সাধু কিতাপ পঢ়ি বেছি ভাল লাগিছিলে সাধু বুঢ়ী আইৰ সাধুখন পঢ়ো তাৰ তেজীমলা সাধুটো পঢ়ি খুব ভাল লাগে হেৰি তেজীমলা কাহিনীটো পঢ়ি ভাল লাগে এ সা এজন সাউদৰ জীয়েক আছিল আৰু তাই তেজীমলাৰ মাক সৰুতে ঢুকালে মাহীমাকে ডাঙৰ দীঘল কৰিছিলে তেজীমলাক আৰু বাপেকে সাউদে মানে খুব মৰম কৰিছিলে তেজীমলাক মাহীমাকে কিন্তু ভাল পোৱা নাছিল তেজীমলাক কেতিয়াবা হেৰি বাপেক বেপাৰ কৰিছিলে বেপাৰৰ কাৰণে বিদেশলৈ গুছি যাব লগা হয় তেনেকৈ এদিন যাওঁতে মানে হেৰি মাহীমাকে খুব ভাল পাইছিলে আৰু বেপাৰলৈ গ'ল সা সাউদ তেজীমলাক মানে মাৰিব তাৰপা আৰু তেনেকৈ সাউড বেপাৰলৈ যোৱাৰ পাছত এই মাহীমাকে তেনেকুৱাতে তেজীমলাৰ লগৰ ছোৱালী এজনীৰ ঘৰত বিয়া আছিল তাপা তাই বিয়ালৈ যাব খুজিছিল বিয়ালৈ যাবলৈ তাইৰ কাপোৰ নাছিলে তেতিয়া হেৰি আই মাহীমাকক কাপোৰ বিচাৰিছিলে মাহীমাকে উপযাচি নিজে মাহীমাকৰ ভাগৰ পাটৰ কাপোৰযোৰ উলিয়াই দিছিল পিন্ধি যাবলৈ তাপা তেজীমলাই খুব ভাল পাইছিলে আৰু কাপোৰযোৰ মাহীমাকে দিয়া দেখি ফূৰ্তিতে পিন্ধি পেলাই তাই বিয়া খাবলৈ গ'ল কিন্তু কাপোৰযোৰত ঘৰত পিন্ধি যাবলৈ দিয়া নাছিলে এ কাপোৰযোৰ টোপোলা বান্ধি দি পঠাইছিলে তাত মা বিয়া ঘৰতে পিন্ধিবি বুলি কৈছিলে তাতে কাপোৰযোৰত এঙাৰ তাপা নিগনি এনেকৈ বান্ধি দি পঠাইছিলে তাপা তাই বিয়াত কাপোৰযোৰ পিন্ধিবলৈ উলিয়াই দেখিছে কাপোৰযোৰ গোটেই কুটি পেলালে নিগনিয়ে তাপা পুৰিলেও তাপা তাই কান্দি কাতি আৰু আহি মাহীমাকক কৈছেহি তাপা মাহীমাকে আৰু কাপোৰযোৰ তাই পুৰিলে বুলি তাইক সেইটো কথাকে লৈ পেলাই আৰু ঢেঁকী দিবলৈ লগালে ধান খুন্দিবলৈ তাপা তাইক ঢেঁকী দিওঁতে মাহীমাকে খুন্দু বুলিয়েই তাইৰ প্ৰথম হাত এখন খুন্দিলে তাইৰ হাতখন খুন্দিলত ক'লে আই মোৰ হাতটো খুন্দিলে ঢেঁকীয়ে মই বহাব নোৱাৰো ধান তেতিয়া ক'লে সিখন হাতেৰে দে তাপা আকৌ সিখন হাতো তেনেকৈ খুন্দিলে দুইখন হাত খুন্দাৰ পাছত বুঢ়ীয়ে মাহীমাকে ভৰিৰে দিবলৈ ক'লে ভৰিৰে দিয়া পাছত আকৌ দুইটা ভৰিৰে দিবলৈ ক'লে দুইটা ভৰিৰে দিলে তাপা মূৰেৰে দিবলৈ ক'লে বহাবলৈ ঢেঁকীত মূৰে বহালে তাৰপা তেজীমলা মৰি থাকিলগৈ তেজীমলা মৰি থকা থাকিলত ঘৰৰ ওচৰৰে এটা পানী পুটাতে গাঁত খান্দি মাহীমাকে পুতি থৈ দিলে তাৰ পিছত অলপ দিনৰ পিছত এজোপা সেই জাতিলাও হ'ল তাত পুতা জেগাত কিন্তু মাহীমাকে ওলাই সেই জেগালৈ এদিনো যোৱাও নাছিলে চোৱাও নাছিলে তাপা এগৰাকী মগনীয়া আহিলে মগনীয়া গৰাকীয়ে আহি দেখিছে জাতি লাও লাও মানে ঢেৰ লাগি আছে তাপা হেৰি সাউদনীক বিচাৰিছে আৰু লাও এটা দিবা তেতিয়া কৈছে বোলে লাও দেখোন মই ক'ত আছে বোলে লাও নাই দেখাই নাই তেতিয়া ক'লে বোলে সেয়া দেখোন লাও লাগি আছে তেতিয়া গৈ চাই লাও ঢেৰ লাগি আছে তাপা লাও চিঙিবলৈ হাত মেলোতেই আৰু লাও গছজোপাই মাত লগালে হাতো নেমেলিবি লাও নিচিঙিবি কৰে মগনীয়া তই মাহী পাট কাপোৰ জহতে মাহী আই খুন্দিলে তেজীমলাহে মই তেনেকৈ ক'লে তাপা মাহীমাকে কি কৰিলে গছজোপা কাটি নি বাৰীৰ এচুকত পেলাই থ'লে তাপা আকৌ তাত এজোপা জৰা নেমু হ'ল জৰা নেমু লাগি থকা দেখি ওচৰত গৰখীয়া ল'ৰা কেইটামানে গৰু চৰায় আছিলে দেখি হেৰি জৰা নেমু বিচাৰিলেহি তেজীমলাৰ মাহীমাকক তাপা মাহীমাকে বোলে ক'ত আছে বোলে আমুকত জৰা নেমু লাগি আছে তাপা দিয়ক তেতিয়া সিহঁতে নেমু ছিঙিবলৈ গ'ল নেমু ছিঙিবলৈ যাওঁতে আকৌ গছজোপাই মাত লগালে হাতো নেমেলিবি নেমু নিছিঙিবি ক'ৰে গৰখীয়া তই আ পাটকাপোৰৰ জহতে মাহী আই খুন্দিলে তেজীমলাহে মই তেনেকৈ ক'লে ক'লত আহি পেলাই মাহীমাকক ক'লেহি গৰখীয়া ল'ৰা কেইটাই মাহীমাকে গম পালত গছজোপা কাটি আকৌ এখন নদীত পেলাই দিলে তেতিয়া নদীত গৈ এজোপা পদুম ফুল হ'ল পদুম ফুল পাহ ফুলি হৈ ধুনীয়াকৈ ফুলি আছিল তেনেকুৱাতে তেজীমলাৰ বাপেক মানে সাউদ ঘৰলৈ ঘূৰি আহিছে বেপাৰ বাণিজ্য বেপাৰৰ পৰা ঘূৰি আহোতে ফুলপাহ ফুলি থকা দেখি নাৱৰীয়াক ক'লে বোলে তেজীমলালৈ ফুলপাহ লৈ যাওঁ চিঙিবলৈ তেতিয়া নাৱৰীয়াই ফুল চিঙিবলৈ যাওঁতেই আকৌ ফুলপাহে মাত লগালে হাতো নেমেলিবি ফুলো নিচিঙিবি ক'ৰে নাৱৰীয়া তই পাট কাপোৰৰ জহতে মাহী আই খুন্দিলে তেজীমলাহে মই তেতিয়া নাৱৰীয়াই সা তেজীমলাৰ বাপেকক ক'লে যে ফুলপাহে এনেকৈ মাত লগালে তেতিয়া আকৌ তেজীমলাৰ বাপেকে চিঙিবলৈ গ'ল তেজীমলাৰ বাপেকে চিঙিবলৈ যাওঁতেও তেনেকেই হাতো নেমেলিবি ফুলো নিচিঙিব কৰে সাউ দৰ তই পাট কাপোৰৰ জহতে মাহী আই খুন্দিলে তেজীমলাহে মই তেনেকে গছজোপাই আকৌ ফুলপাহে গাবলৈ লাগিলে তেতিয়া তেজীমলাৰ বাপেকে ক'লে যে তই যদি তেজীমলা মোৰ হাতত এই তামোলৰ চোবাটো আছে আৰু এখন হাতত এটা লাডু আছে যদি তই তেজীমলা হয় এটা চৰাই হৈ আহি পেলাই হেৰি তেজীমলা হ'লে তামোলৰ চোবাটো খাবি আৰু নহ'লে লাডুটো খাবি তেনেকৈ ক'লে তাপা এটা চৰাই হৈ আহি তামোলৰ চোবাটো খালে আৰু চে বাপেকে চে চে সজাত ভৰাই লৈ আহিলে ঘৰলৈ আহি পেলাই বহি মানে ঘৈ মাহীমাকক তেজীমলাৰ মাহীমাকক সুধিছেহি তেজীমলা কেনি গ'ল তাপা মোমায়েকৰ ঘৰলৈ গ'ল বুলি ক'লে কেইবাদিনো হ'ল আহাই নাই তাৰপা পেঘেনীয়াই পেঘেনীয়াই সোধাইলত আৰু গ'ম পালে তেজীমলাক যে মাহীমাকে মাৰিলে তাপা তেজীমলাক এখন গামোচা পাৰি দিলে তই তই যদি তেজীমলা হয় সঁচাকৈ তই আকৌ আগৰ তেজীমলাজনীয়ে হ' আৰু মাহীমাকক মাৰি পেলালে সাউদে তেনেকৈ আছিলে কাহিনীটো